সোতৰ মে ওঠৰশ সোতৰ চন বিছ জুন ওঠৰশ পঁয়সত্তৰ চন পঁচিছ মাৰ্চ ঊনৈছশ বাইছ চন তেইছ জুলাই দুহেজাৰ একৈছ চন আঠ আগষ্ট দুহেজাৰ তেইছ চন